স্কুল ক'বলৈ গ'লে আমাৰ আঠটা বজাত ঘৰৰ পৰা ওলোৱা হৈছিল ঘৰৰ পৰা ওলাই মেলি আমাৰ স্কুল তেনেকৈ চাৰে নটামান বজাত আৰম্ভ হয় ক্লাছ আৰু ক্লাছ কৰিব গ'লে আপোনাৰ এটা ক্লাছ আমাৰ পঞ্চল্লিছ মিনিটকৈ হৈছিল পঞ্চল্লিছ মিনিটৰ ক্লাছত আমাৰ যিকোনো এটা ছাবজেক্ট বা আপোনাৰ অংক এটাই যদি বুজোৱা হয় তেনেদৰে কেতিয়াও বুজি নাপায় কিয়নো তাত বহুতো ল'ৰা ছোৱালী থাকে আমাৰ ক্লাছত ক'বলৈ গ'লে তেনে ছাব্বিছজনমান ল'ৰা ছোৱালী আছিল ছাব্বিছজনকতো এতিয়া এজন এজনকৈতো মাষ্টৰে কেতিয়াও বুজাই থাকিব নোৱাৰে ঠিক তেনেদৰেই আমাৰ বুজি নোপোৱাৰ ফলত ঘৰলৈ আকৌ আমি গধূলি উভতি আহোঁ উভতি অহাৰ পিছতেই ভাত পানী খায় আকৌ চাৰিটা চাৰে চাৰিটামান বজাত ঘৰৰ পৰা ওলাই মেলি এই আমাৰ ঘৰৰ ওচৰতেই টিউশ্যন বুলিও ক'ব নোৱাৰি বিশেষকৈ আমাৰ দাদা এজন আছিল দাদা তেওঁ তেনেকৈ মাষ্টৰো বুলিও ক'ব নোৱাৰি আও তেওঁ এতিয়া চাইন্সত পঢ়িছিল আমি তেতিয়া ক্লাছ এইট মানত আছিলোঁ বা নাইন মানত আছিলোঁ তেওঁ আমাক অংক চাবজেক্টটো চাই দিছিল অংক চাবজেক্টটো ক'বলৈ গ'লে আমি সাতজনমান ল'ৰা আছিলোঁ এতিয়া স্কুলত যোনখিনি বুজি নাপাওঁ সেইখিনি আহি মেলি তেওঁক কওঁ তেওঁ তেনেদৰে চাই দিয়ে ভালকৈ আৰু বুজাই দিয়ে আও টিউশ্যনত তেনেদৰেই বুজি পোৱাও হয় বাৰু কিয়নো তাততো শান্তিৰ পৰিৱেশ হয় কাৰণ ল'ৰা ছোৱালীও কমটি থাকে আকৌ ক'বলৈ গ'লে ইংলিছৰো আমি আমাৰ স্কুলৰ মেডাম এজনীৰ ওচৰতেই ইংলিছ চাবজেক্টটো লোৱা হৈছিল টিউশ্যন হিচাপে তেনেদৰেই ইংলিছটোতো বাৰু বুজি নোপোৱাত আমাৰ বিশেষকৈ ক'বলৈ গ'লে গ্ৰামাৰটো বুজি নোপোৱা হয় এতিয়া গ্ৰামাৰটোৰ কাৰণে টিউশ্যনটো ল'বলগীয়া হৈছিল এতিয়া টিউশ্যন আপোনাৰ তাৰ ঠিক তেনেদৰে সাতটামান বজাৰ পৰাই আছিল পাপাই থ'বলৈ যায় টিউশ্যনলৈ সাতটামান বজাত থৈ মেলি আঠটামান বজাত এঘণ্টা টিউশ্যন কৰা হয় তাতো মাত্ৰ আমি তিনিজনমানে ল'ৰা আছিলোঁ এতিয়া তিনিজনকতো বুজাওঁতে যেনো আমি স্কুলতকৈ বেটাৰ বুজি পাওঁ ভালকৈ বুজোৱা হয় আৰু এঘণ্টা ভালকৈ বুজালে মানে যিকোনো এটা ছাবজেক্ট বা যিকোনো এটা টপিক ওপৰত তেতিয়া বুজি পোৱা হৈ যায় স্কুলত যোনখিনি থাকি যায় সেই একেজনী মেমেই আমাক ধুনীয়াকৈ ভালকৈ বুজায় তেনেদৰে আমাৰ টিউশ্যন এটা ল'লে মানে বিশেষকৈ ক'বলৈ গ'লে আমাৰ স্কুলৰ যোনখিনি শিকায় সেইখিনিতকৈ বিশেষকৈ এখাপ আগত থাকিব পাৰি তেনেদৰে আমাৰ মাৰ্কছো তেনেদৰে ইমপ্ৰোভমেণ্ট হয় আপোনাৰ অকল যদি ক্লাছ কৰা হয় ক্লাছ কৰিলেতো বিশেষকৈ আপোনাৰ যোনখিনি পঢ়ায় সেইখিনিয়ে পঢ়োৱা হয় আৰু বিশেষকৈ টিউশ্যন ল'লে মানে নজনা কথা বহুতো জানিব পাৰি আৰু কিয়নো মাষ্টৰবিলাকো এতিয়া বিতংভাৱে যিকোনো কথা পাৰ্টিকুলাৰ সময় উলিয়াইহে ক'ব পাৰি পঞ্চল্লিছ মিনিটতনো কিমাননো ক'ব সেনে টিউশ্যনটো একপ্ৰকাৰ ভালেই ভাল বুলি কিয়নো কৈছোঁ কাৰণ টিউশ্যন কৰি মেলিয়ে এতিয়া ভাল মাৰ্কছ এটা পোৱা যায় আজিকালিৰ যুগত আৰু